হেল্ল' অঁ কওকচোন অঁ বসুন্ধৰা এতিয়া চলি থকা নাই নহয় বসুন্ধৰা তোমাৰ শেষ হ'ল বাৰু কৰিবলে ব মাটি কাৰ নামত আছে মাটিডোখৰ সেইডোখৰ এপ্লিকেনৰ আধাৰ কাৰ্ড তাৰপৰা ডাগ নম্বৰত পটা নম্বৰটো তাৰ সেইটো কৰি আপোনাৰ সেৱা সেতুত গৈ তাত চেৱা সেৱা সেতু অনলাইন প'ৰ্টেলত গৈ এইটো এপ্লাই কৰিব লাগিব আৰু আপোনাৰ মাটিডোখৰ জলডোবা বাৰী মাটি নে শালি তলি এনেই বিশেষ সিমান খৰচ পাতি নহয় কিন্তু কাৰ নামত আছে মাটিডোখৰ সেই যোনে এপ্লাই কৰিব তাৰ আধাৰ কাৰ্ডটোও লাগিব কাৰণ এপ্লাই কৰোতে অ টি পি যাব আধাৰ কাৰ্ড অঁ পথাৰৰ মাটি নহয়তো অঁ চৰি ৰাস্তা কিনাৰনে পথাৰৰ হয় অঁ অঁ অঁ অনলাইন কৰিবলৈ এতিয়া তোমাৰ প্ৰচেছটো বন্ধ হ'ল নহয় কিন্তু তেওঁ সেই বস্তু তোমাৰ এই আধাৰ কাৰ্ড আধাৰ কাৰ্ড লাগিব যি এপ্লাই কৰিব তাৰ আধাৰ কাৰ্ড লাগিব বিশেষ তেনেকুৱা পটা ডাগ নম্বৰটো লাগিব সেইকেইটাই লাগিব অনলাইন কৰিবৰ কাৰণে বাকী অঁ অঁ

অঁ এতিয়াতো অকণমান এতিয়া বৰ্তমান বন্ধ হৈ গ'ল কিন্তু আকৌ যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া লগতে সোন যিমান পৰা সোনকালে অনলাইনটো কৰি দিবা তেতিয়া হৈ যাব অঁ বন্ধ অঁ ঠিক আছে মই পা জনাই দিম বাৰু ফোন কৰি